টিভিত আটাইতকৈ প্ৰিয় আগতে আছিল শক্তিমান মহাভাৰত মহাভাৰত চাবলে আমি ৰৈ থাকোঁ টাইমলে যে ইমানটো টাইমত দিব মহাভাৰতত আমি ৰজা মহাৰজাৰ কাহিনীবিলাক গম পোৱা হৈছিলোঁ আৰু বেদ পুৰাণৰ কথা জানিব পাৰিছিলোঁ বৰ্তমান আমি ডিস্ক'ভাৰী চাওঁ তাত বিভিন্ন ধৰণৰ জীৱ জন্তু ওলাই দেখিবলৈ পাওঁ নাম জানিবলৈ পাওঁ